অ মই নিকুঞ্জ শইকীয়াই কৈছোঁ এইটো অঁ এইটো পৰ্যটকত পাইছিলোঁ নাম্বাৰটো অ অঁ মই সঁহাৰি বিচাৰিছিলোঁ মানে মই মাজুলিলে ফুৰিবলে যাম বুলি ভাবিছিলোঁ কোন সময়ত যাব লাগে কি কথা জনাব নেকি

অ এই ৰাস পালনামৰ ওচৰতে যাম বুলি ভাবিছিলোঁ ৰাসটো দেখা নাই আমি ৰাসৰ ওচৰতে যাম বুলি ভাবি আছোঁ কেনেকে কি পৰ্যায়ত তাত থকা হ'ব আমাৰ পৰিয়ালটো তিনজনহে আছোঁ কেনেকে তাত থকা হ'ব পইচা পাতিও কথা আছে কেনেকে ৰখাব পাৰিব অ গাড়ী মটৰ নহয় গাড়ীয়ে মটৰৰ পৰা ধৰি আৰু খোৱা মেলা খোৱা বোৱা পৰা ধৰি চব কৰিব লাগিব যেন ক'তো তাতো মই আমি বিপদ নপৰোঁ আৰু

অ নহয় আমি ৰাসটো গোটেইটোৱে চাম বুলি ভাবিছোঁ ৰাস পালনামৰ মানে হেৰিটো পালনামলৈ নাথাকিম চাগে ৰাসতে থাকিম চাৰি পাঁচদিন মান সেই চাৰি পাঁচদিন জানো অঁ নহয় আপোনাকে দায়িত্বটো দিলোঁ মানে কি আমি সত্ৰও চাম বুলি ভাবিছোঁ ৰাসৰ ওচৰতে আকৌতো যাব নোৱাৰিম সেই সত্ৰ এইখিনিও চাবগে পাৰিম গাড়ী মটৰ সেইটো সুবিধা আপুনি দিব লাগিব অ পইচা পাতিও আগতীয়াকে ক'ব লাগিব ক'ত কিমান কেনেকে দিব লাগে আগতীয়াকে জনালে ভাল হয় আমি তেতিয়া এইফালৰ পৰা সুবিধা কৰি লৈ যাব পাৰিম অ অঁ নহয় এতিয়া আপুনি আগতীয়াকে জনালে আমি ক'ব পাৰিম তেতিয়া তেতিয়া আমি এফালৰ পৰা হ'লেও যাব পাৰিম সত্ৰ এইখনো চাব লাগিবগে গাড়ী মটৰৰ সুবিধাটো আপোনাৰ আপুনিহে দিব লাগিব আমি এফালৰ পৰা মানুহকিজনহে যাম বাৰু বাৰু হ'ব আৰু এই আমি আৰু এতিয়াই ৰাখিছোঁ আৰু হ'ব বাৰু অঁ